মই বিভিন্ন ধৰণৰ ভাৰতীয় যিবোৰ চিত্ৰশৈলী তেনে ধৰণৰ চিত্ৰশৈলীত ছবি আঁকি পাইছোঁ আৰু তাৰে ভিতৰত ৱাৰ্লি আৰ্ট আৰু আমাৰ যি শংকৰী চিত্ৰশৈলী অসমৰ দুয়োটা মোৰ অত্যন্ত প্ৰিয় কিন্তু এনে ধৰণৰ চিত্ৰশৈলীতকৈও বেছি মই আচলতে বাস্তৱিক ধৰণৰ যিবোৰ ছবি যিটো আচলতে এটা পাশ্চাত্যৰ ধাৰা তেনে ধৰণৰ ছবি আঁকিহে বেছি ভালপাওঁ কাৰণ তেনেকুৱা ধৰণৰ ছবি আঁকিবলৈ মই সচৰাচৰ দেখি থকা কিছুমান মুহূৰ্ত বা এনে ধৰণৰ কিছুমান কথা যিবোৰ মানুহে সাধাৰণতে লক্ষ্য নকৰে কিন্তু আচলতে অত্যন্ত ধুনীয়া কিছুমান মুহূৰ্ত তেনেকুৱা মুহূৰ্ত বন্ধাই থ'ব পাৰি কাগজ এখিলাত বা কাপোৰ এখনত সেয়েহে মানে মই বাস্তৱিক ধৰণৰ ছবি আঁকি বেছি ভালপাওঁ